মোৰ মতে সফল মাছ মাৰিবলৈ যোৱা ভ্ৰমণ এনেকুৱা হয় যে মাছ মাৰিব আমি যাওঁৱেই প্ৰায়ভাগেই যাই থাকোঁ কিন্তু আমি মই বেছিভাগ মাৰিবলৈ যাওঁ এই শেৱালি জাল মাৰিবলৈ যাওঁ আৰু বৰশী বাবলৈ যাওঁ বৰশী বাবলৈ গ'লে আমি প্ৰায়ে ধৰক মাছ ভালেখিনি পাওঁৱেই বৰলৰ টোপ লগাই লগাই মাছখিনি মাৰোঁ আৰু সফল হ'লে মানে কি আৰু কোনোবা দিনা মাছ পাওঁ কোনোবা দিনা নাপাওঁ এই মাছ পালেতো ভালেই লাগে কিন্তু ঘৰত মানুহ আছে কেইবাজনো আমি বাৰ তেৰজন মানুহ আছোঁ কিন্তু এটা দুটা মাছ পালেতো নহ'ব ন' সেইকাৰণেতো আমি ভাবিছোঁ যে ভালকৈ অলপমান দুটা তিনিটা মাছ পালেতো সদায় ভালে হয় আমি নিতৌ যেনে মাছমৰীয়া মানুহ যাতে মাছ মাৰিয়ে থাকোঁ আমি সেইকাৰণে আমি লগ বন্ধুসকলে একেলগে যাওঁ মাছ মাৰিবলৈ আৰু প্ৰায়ভাগ আমি ইয়াতে আমাৰ নদীত শেৱালি জালো মাৰোঁ শেৱালি জালতো ভাল মাছেই আহে কিন্তু আমি প্ৰায়ভাগ তাৰ লগতে বৰশীও বাওঁ আৰু বৰশিত ভাল মাছ পাওঁ আৰু মাছ সেইকাৰণে ভাল মাছ পালেতো আমি সফল হোৱা যেন লাগে আৰু বেছি মাছ পায়োতো আমাৰ লাভ নাই ন' পাঁচ ছয় কেজি মাছ পালেনো কি হ'ব ইমান মাছ আনি কিনে কৰিম কি ইমান মাছটো থাকিলে আৰু আনিব লাগিল খাব লাগিল আৰু লগতে শুকোৱাও যায় বহুতখিনি মাছ মাছ বিভিন্ন ধৰণেও খাব পাৰি পুৰিও খাব পাৰি ভাজিও খাব পাৰি আঞ্জা ৰান্ধিও খাব পাৰি শুকোৱায়ো থ'ব পাৰি তেনেকুৱা আৰু মাছ আমি গ'লে কিন্তু আমাৰ ইয়াত বিল নদী জান জুৰি বহুত আছে সেইখিনি লৈ আমি বহুতখিনিয়ে মানে মাছ মাৰিব পাৰোঁ আৰু আমি কেনেকৈ উদযাপন কৰোঁ মানে আমি মাছখিনি পোৱাৰ লগে লগে পোৱাৰ লগে লগে সকলো লগত যিকেইটা যাওঁ আৰু গোটেইবিলাক উৎসাহিত হৈ যাওঁ যোৱাৰ লগে লগে যোনে ডাঙৰ মাছ পায় যোনে ডাঙৰ মাছ পালে তাৰ কাষৰে যোনটো মাছ মৰা মানুহ আছে তেওঁ সব সকলোৱে তাৰমানে ডাঙৰ মাছ পোৱা দেখি উৎসাহিত হৈ যায় উৎসাহী হোৱাৰ লগে লগে সকলোৱে আৰু মাছ মাৰে একেলগে প্ৰায়ভাগ আমাৰ এনেকুৱা হয় যে বিলত যেতিয়া আমি লাঙি পল' মাৰোঁ ন পল' মাৰোঁ পল' মাৰোঁতে আমাৰ বহুত উৎসাহিত কাৰোবাৰ পল'ত যদি ডাঙৰ মাছ পৰিল ন' লগলগ লগৰ কেইটাই একেবাৰে আপোনাৰ একদম উৎসাহিত হৈ যায় লগলগ ইপিনে সিপিনে মাৰিব ধৰে তেতিয়া তাৰে ফলতহে সকলো উৎসাহিত হয় আৰু যেতিয়া কোনোবা এজনে পাই যায় ন তেতিয়া ধুনীয়া হৈ যায় একেবাৰে একদম সকলোৱে মাছ মৰা আৰম্ভ হৈ যায় আৰু